হেল্ল' অঁ দাদা মই এই ডিব্ৰুগড়ৰপৰা পল্লৱী গগৈয়ে কৈছিলোঁ হেৰি ডিব্ৰুগড় ইউনিভাৰ্চিটীতে মানে এতিয়া পঢ়ি আছো বৰ্তমান আপোনাৰ বিষয়ে গ'ম পালোঁ যে আপুনি খুব ভাল কাঠফুলাৰ খেতি কৰে চ' অঁ অঁ চ' ময়ো মানে সেই কাঠফুলাৰ খেতিটো মানে পদ্ধতিটোৰ বিষয়ে কেনেকৈনো কৰিছে আপুনি বা তাৰপৰা আমি কেনেকৈ লাভ লাভালাভ পাব পাৰোঁ এই বিষয়ে আপোনাৰপৰা অলপ জানিব বিচাৰিছিলোঁ মানে

অঁ গ'ম পাইছোঁ

আচ্ছা ভেঁকুৰ অঁ হঁ অঁ অঁ অঁ অঁ অঁ পোহৰলৈ লৈ আহিম

হয় হয় তাৰপিছতে আৰু অঁ হয় হয় ঠিক আছে আপুনি এইখিনি কথাই চাগৈ মোক যথেষ্ট মানে উপকৃত কৰিব আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ দেই দাদা হয় হয়